অঁ ক'ৰপৰা কৈছে বাৰু ক'ৰপৰা কৈছে আপুনি আজৰি আছো বাৰু কিমান ফুট দীঘল হ'ব আপোনাৰ বাৰীখন অঁ বাৰী মাটি অঁ সীমাত গছ গছনি আছে নি গছখিনি আপুনি জে চি বি লগাই উঠাই দিব পাৰিব নি কামটো তেতিয়া সোনকালে হ'ব কামটো ঠিকাকৈ দিব নে হাজিৰাকৈ দিব হাজিৰা হ'লে মিস্ত্ৰী ছশ টকা যোগালী চাৰে চাৰিশ টকা খাই বৈ অঁ বৰ ডাঙৰ গছ হ'লে কিন্তু জে চি বি লগাই উঠাই দিব লাগিব তেতিয়া কামটো সোনকালে হৈ যাব অঁ মই কালিলৈ ৰাতিপুৱা আঠটা বজাৰ আগতেই পাই যাম